হেল্ল' মই এয়া বাৰু শস্য বীমা কৰা কোম্পানীৰ এজন আপুনি দায়িত্বশীল বিষয়া হয় নে বাৰু মই এটা কথাৰ কাৰণে আপোনালৈ ফোন কৰিছোঁ মই ইতিমধ্যে মই এটা খেতি কৰিছিলোঁ আৰু খেতি সেই খেতিডৰা ইতিমধ্যে মই আপোনালোকৰ বীমা কোম্পানীত মই বীমাওঁ কৰিছিলোঁ কিন্তু দুখৰ বিষয় অলপ দিনৰ আগতে হোৱা প্ৰচণ্ড শিলাবৃষ্টিয়ে মোৰ খেতিডৰা যথেষ্ট ক্ষতি কৰিলে তাৰবাবে মই আপোনালোকৰ কোম্পানীৰপৰা মোক সেই ক্ষতি পূৰণৰ বিচাৰি এক আবেদন কৰিব খুজিছোঁ সেই আবেদনৰ বাবে মই কি কি নথিপত্ৰ আপোনালোকক দিব লাগিব তাৰ বিষয়ে মোক অকণমান জনাবলৈ আপোনালোকক মই এই ফোনটো আপোনালৈ কৰিছোঁ গতিকে আপুনি মোক এই বিষয়ে অলপ জনাই দিব নেকি